অঁ হয় মই ঈশ্বৰ আৰু ধৰ্মৰ প্ৰতি মোৰ বিশ্বাস অগাধ যিহেতু আমি গাঁৱৰ অঞ্চলত বাস কৰিছিলোঁ আমি তেতিয়া দেখোঁ যেতিয়া সন্ধিয়া হয় ঘৰত আমাৰ মাহঁতে ধূপ দীপ জ্বলাই গোঁসাই ঘৰত যিদৰে ঘোষা প্ৰাৰ্থনা পৰিৱেশন কৰে এই পৰিৱেশটোৱে আমাৰ মাজত আমাৰ মনত আমাৰ কণ কণ মনবোৰত এটা বিশ্বাস আৰু ধাৰণা জন্মাইছিল যে এজন কোনোবা অদৃশ্য শক্তি আছে যিজনে আমাক পৰিচালনা কৰি আছে আৰু সেয়াই আমাৰ মাহঁতে কৈছিল যে সেইয়াই ঈশ্বৰ আৰু ঈশ্বৰক যিদৰে ভক্তিভাৱে নিজকে সমৰ্পণ কৰিব তেওঁৰ মনোকামনা পূৰ্ণ হ'ব হয়তো সেয়াই ধাৰণা আৰু সেই ধাৰণাই বৰ্তমান হয়তো ঈশ্বৰকেন্দ্ৰিক এটা মন বা এটা সংস্কাৰ সৃষ্টি হ'ল যিটো আমি আধ্যাত্মিকতা বুলি ক'ব পাৰোঁ যিহেতু ধৰ্ম বা ঈশ্বৰ বিশ্বাসী নোহোৱা কোনো মানুহ হয়তো নাই ঈশ্বৰৰ প্ৰতি দয়াশীল আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাস এই কথাটোৱে আমাক এটা ধাৰণা আনি দিয়ে যিটোৱে আজিৰ বিজ্ঞানে হয়তো কৰিবপৰা নাই যে ধুনীয়াকৈ ৰ'বত বনাইছে কিন্তু তাক স্বয়ংক্রিয়ভাৱে যিটো আমি মানুহ যেনেকৈ পৰিচালিত হওঁ বা চলন চালচলন আমি কৰিব পাৰোঁ তেনেধৰণে স্বয়ংক্ৰিয়ভাৱে কৰিবপৰা শক্তি বিজ্ঞানেও আহৰণ কৰিবপৰা নাই সেইটো কাৰণেই আমি অনুভৱ কৰোঁ যে ঈশ্বৰ নামৰ কোনোবা এটা অদৃশ্য শক্তিয়ে আমাক ক্ৰিয়া কৰি আছে আৰু এই বিশ্বাসসমূহ আচলতে আমাৰ সৰুকালৰ কিছুমান স্মৃতিয়ে আমাক বেছি গ্ৰাস কৰি তুলিছে যেনেধৰণে আমি সন্ধিয়া ওলাই গ'লে আমাৰ ঘৰতে কয় যে আমাৰ মা দেউতাহঁতে কয় যে সন্ধিয়া ওলাই যাব নালাগে এইটো সময় ঘৰত সোমোৱা সময় যিহেতু ঘৰত প্ৰাৰ্থনা কৰোঁ ঘৰৰ মংগল হয় আৰু সেই ধাৰণাসমূহে আমাক মনসপাটত এতিয়াও উজ্জ্বলি আছে আৰু তাৰ কাৰণেই হয়তো মানুহে এই সংস্কাৰীৰ জৰিয়তে নিজকে এজন ধাৰ্মিক বা ঈশ্বৰ বিশ্বাসী লোক হিচাপে পৰিচিত কৰাবলৈ মানুহ বাধ্য হয় গতিকে আমি দেখা ঘটনা আৰু আজি বৰ্তমান আধুনিক যুগৰ ঘটনা ইয়াতে পাৰ্থক্য পৰিলক্ষিত হয় যিহেতু এষাৰ ঘোষাই এজন মানুহৰ অন্তৰ পৱিত্ৰ আৰু নিকা কৰি তুলিব পাৰে কিন্তু আজি যে সমাজে আমাক যিটো দেখিছোঁ যে সন্ধিয়া হ'লে আমি ডাঙৰ শব্দৰে লগোৱা ডি জে মিউজিকত ডাঙৰ ডাঙৰ চাউণ্ডৰে হিন্দী গানেই হওক বা অসমীয়া গানেই হওক বা ইংলিছ গানেই হওক বাজি থকা পৰিলক্ষিত হয় কিন্তু এইটোৱে আমাৰ সমাজত ঈশ্বৰ আৰু ধৰ্মৰ যিটো বিশ্বাস বা পৰিৱেশ এইটো কিন্তু উত্তৰ প্ৰজন্মক আমি দিবপৰা নাই যিহেতু সকলোৱে আমি সংস্কাৰীত বা ধাৰ্মিক নহ'বও পাৰোঁ কিন্তু আমি এজনক বিশ্বাস কৰিবই লাগিব যিজন হৈছে ঈশ্বৰ অদৃশ্য শক্তি আৰু যিজনে আমাক চলন ফুৰণৰ কাৰণে শক্তি দিছে সেয়াই হৈছে ঈশ্বৰ আৰু এই ঈশ্বৰেই সৃষ্টি কৰা নিকা চৰিত্ৰৰ ভাৱ মোৰ যিটোকে আমি ধৰ্ম বুলি কৈছোঁ আৰু ধৰ্ম যেতিয়া সংস্থাপন হ'ব যোগে যোগে সৎ আৰু সৎ চিন্তা মানুহ জন্মলৈ থাকিব আৰু সমাজ সদায় প্ৰগতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব